অঁ কিনো ইয়ে আমিও যে নহয় আমি আৰু আনো হেৰিৰ পৰা গুৱাহাটীৰ পৰা আনি এনেকে বিক্ৰী কৰোঁ মই আমি আৰু খাই পেলাই নিচা আৰু আমি ক'ব নোৱাৰিম

তটো এতিয়া মোৰ গাত দোষ নাই দোকানি যে লৈছা বস্তুটো কিনি পচন্দ কৰি আমিতো লৈ নি বুলি কোৱা নাই গতিকে আৰু আমাৰ গাত কি দোষ দামটো আৰু এইটো ধৰায়েই থাকে দাম সেইটো দামতে দিয়া যায় আৰু বহুতেও নিছে কিন্তু বহুতে এনেকে ভাল বুলিয়ে কৈছে কোৱালিটি আৰু অঁ অঁ অঁ লৈ আহিলেই হ'ল লৈ আহিলেই হ'ল তা পা আৰু কিন্তু পইচাটো ঘূৰাই নাপায় কিন্তু বেলেগ কাপোৰ ল'বা লাগব লাগব ঘূৰাই দিয়া চিষ্টেম নাই আমাৰ থকা আকৌ ৰিটাৰ্ণ ঘূৰাই দিয়া হেৰি নাই চিষ্টেম নাই আকৌ বেলেগ কাপোৰ ল'বা লাগব অঁ চাই চিতি ল'ব লাগে বস্তুটো লওঁতে অঁ দে হ'ব দে আকৌ কালি লেকে লৈ আহিলে হ'ল